ভাৰতত মানুহে ভ্ৰমণ কৰা মুখ্য ধৰ্মীয় স্থানবোৰ এনেকুৱা কামাখ্যা জগন্নাথ পুুৰী মহামৃত্যুঞ্জয় মন্দিৰ শিৱ মন্দিৰ দেৱীদৌল শিৱদৌল বিষ্ণু দৌল ইত্যাদি যিহেতু ভাৰত এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ সেয়েহে ভাৰতত সকলো ধৰ্মা ধৰ্ম ধৰ্মালম্বী লোকে বাস কৰে বিশে আমি যিহেতু মই যিহেতু অসমৰ সেয়েহে অসমত ধৰ্মীয় অনু ধৰ্মীয় পৰম্পৰা তথা উৎসৱ সৱ উৎসৱ হৈছে উৎসৱ যেনে লক্ষ্মী পূজা পাতে ভাওনা বৰসবাহ ৰাস ইত্যাদি বহুতো উৎসৱ উদযাপন কৰা হয় পৰম্পৰা উদযাপন কৰা হয় তাৰ ভিতৰতে ভাওনা ভাওনা এখন অনুষ্ঠিত কৰিবলৈ হ'লে এমাহ আগতেই ভাওনা নাট মুকলি কৰে সমূহ গাঁৱৰ লোকে এই ভাওনাৰ পৰম্পৰাটোৰ লগত জড়িত হয় নাট মুকলিৰ দিনৰ পৰাই প্ৰস্তুতি আৰম্ভ কৰে ভাওনাখনৰ এই ভাওনাখনৰ লগত গায়ন বায়ন জড়িত হৈ থাকে আমাৰ অসমৰ অসমীয়াৰ এটা পৰম্পৰা ইয়াতে ফুটি উঠে